অইন খেতিতকৈ কৰাতকৈ মুক্তভাৱে হাঁহ কুকুৰা পালন কৰাতো অতিকৈ সহজ কাৰণ হাঁহ কুকুৰা পালন কৰিলে আৰ্থিকভাৱে অলপ সহায়ো হয় আৰু মাংসও খাবলৈয়ো পোৱা হয় আৰু তেওঁলোক মুক্তভাৱে চৰিবলৈ পালে সোনকালে ডাঙৰো হয় তাৰ তাৰ সলনি ব্ৰইলাৰ পুহিলে তেওঁলোকৰ লগত লাগি থাকিবলগীয়া হয় পানী দিবলগীয়া হয় দানা দিবলগীয়া হয় কিন্তু হাঁহ কুকুৰা মেলি দিলে ৰাতিপুৱাই মুক্তভাৱে পথাৰত নহ'লে বা পুখুৰীত চৰি থাকে সময়মতে তেওঁলোকে আহে ঘৰলৈ আৰু তেওঁলোকক সময়মতে অহাৰ পাছত চাউল ধান যেনেকৈ পোৱা হয় তেনেকৈ দিয়া হয় ঘৰুৱাভাৱে আৰু হাঁহ কুকুৰা পোৱালি উলিয়াবলৈ এমাহ লাগে তেওঁলোকে কণী পাৰে কণী পৰা পিছত উমনি লয় উমনি লোৱাৰ পিছত পোৱালি ওলায় পোৱালি ওলোৱা এমাহৰ এমাহমান লাগে পোৱালি ওলাবলৈ এমাহমান হোৱাৰ পিছত পোৱালি ওলালে ডলা চালনীৰে চালি দিয়া হয় যাতে মূৰঘূৰণি নহওক বা কিবা সোনকালে ডাঙৰ হওক সোনকালে ডাঙৰ হ'বলৈ তেওঁলোকক চাউলৰপৰা খুন্দু চাউল দিয়া হয় তেওঁলোক ওলোৱাৰ পিছত মুক্তভাৱে চৰি মেলি সোনকালে অতি ডাঙৰো হয় তেওঁলোকৰ পোৱালি ওলাবলৈ এমাহ লাগে হাঁহৰো এমাহ লাগে কুকুৰাও এমাহ লাগে মুক্তভাৱে চৰি আৰু তেনেকৈ আৰু ব্ৰইলাৰ ক্ষেত্ৰত আকৌ সেইটো নহয় বা অন্য খেতি কৰি থাকিলে লাভালাভো অলপ দেৰিকৈ হয় কিন্তু গৃহিণীবিলাকে ঘৰতে থাকি হাঁহ কুকুৰা উপাৰ্জন কৰিলে তেওঁলোকৰো আৰ্থিক অলপ এবাৰ হ'লে ভাল হয় দুইপইচা ইনকমো হয় হাঁহ কুকুৰা প্ৰতিপালন কৰি ৰাতিপুৱাই হাঁহবিলাক মেলি দিলে তেওঁলোকে মুক্তমনেৰে পথাৰত চৰি থাকে তেওঁলোকৰ লগত লাগি থাকিবলগীয়াও নহয় ৰাতিপুৱাই গড়াল খুলি দিলে তেওঁলোকে ওলাই মেলি পুখুৰীত চৰি থাকে হাঁহে কুকুৰা পথাৰত এতিয়া ধানৰ আঘোণৰ শেষত তেওঁলোকে পথাৰত চৰি ভাল পায় কাৰণ পথাৰতে ধান খাবলৈ পায় হাঁহে পথাৰত চৰিবলৈয়ো ভাল পায় বোকাপানীয়ে আৰু হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰাবিলাকৰ পোৱালি ওলোৱাৰ পিছতে অলপ দিনৰ পিছত